মই মোৰ পোহনীয়া জত্নু জন্তুবোৰৰ যত্ন লওঁ আৰু মোক সহায় কৰিবলৈ আন বেলেগ মানুহ নাহে মোৰ ল'ৰা দুটা আছে কেতিয়াবা সিহঁতিও মই নোহোৱাত কিবা এখন দুখন সহায় কৰে মোক আৰু বোৱাৰী আছে বোৱাৰীও দিয়ে জন্তুবোৰ দানা সন্ধিয়া সময়ত এনেকে বান্ধো মোৰ আছে ছাগলী আছে হাঁহ আছে কুকুৰা আছে আৰু গৰু আছে হাঁহবোৰ এনেকৈ মাটিত গড়াল বনাই দিছোঁ তাতে ৰাখোঁ ৰাতিপুৱা যেতিয়া গড়ালৰ পৰা উলিয়াই দিওঁ তেতিয়া দানা দিওঁ দানা ভাত পেলনীয়া ভাতবোৰ দিওঁ আৰু লগতে ভুচি ভুচিৰ লগত সেনাই দিওঁ আৰু কেতিয়াবা ধানো দিওঁ সেনেকৈ হাঁহবোৰ দিনত তিনি টাইম দিওঁ ৰাতিপুৱা দিওঁ আকৌ দুপৰীয়া সিহঁতি নিজে যায় গড়ালৰ ওচৰলৈ তাত দিওঁ খাই আহে আকৌ খাল আছে মোৰ দুফালে দুটা খাল আছে মাছ এটাত মাছ ৰাখোঁ এটাত মাছ নুপুহোঁ বাৰু তেনেকৈ বাহিৰা মাছবোৰ সোমায় সৰু সুৰা গৰৈ চেঙেলী খাল দুটাত চৰে আকৌ সন্ধিয়া যেতিয়া বান্ধিবলৈ সোমাইগৈ সিহঁতি গড়ালত তি তেতিয়া দানা দিওঁ তিনি টাইম মুঠতে দানা দিওঁ সিহঁতক তিনি টাইম দিবলগীয়া হয় আৰু ছাগলী আছে মোৰ ছাগলী আছে ছাগলী কেইজনীকো দিওঁ সেনেকৈ ছাগলীক আকৌ মাটিত ৰখা নাই দেই ছাগলী কাৰণ মাটিত ৰাখিলে এইবোৰ ছাগলী অলপ চাঁহিয়ে খোৱাৰ নিচিনা ধৰণ এটা দেখা পোৱা যায় আৰু সৰু সৰু পোৱালি আছে যে মাটিত ৰাখিলে ঠাণ্ডা পায় কষ্ট পায় সেইকাৰণে মাটিত ৰখা হোৱা নাই আৰু তেনেকৈ হেৰি ছাগলীক চাংঘৰ বনাই দিছোঁ ডাঙৰকৈ চাংঘৰ বনাই দিওঁ ৰাতিপুৱা মেলি দিওঁ ৰাতি আহে এনেকুৱা ধান দাই উঠা চিজনত মেলিয়ে দিওঁ কিন্তু বাকীবোৰ চিজনত মই এৰাল দিওঁ কাষে কাষে ৰাস্তাৰ কিনাৰত এৰাল দিওঁ ৰাস্তাৰ কিনাৰত মানে মেইন ৰাস্তাৰ কিনাৰত নহয় এইবোৰ পথাৰত এৰাল দিওঁ তেনেকৈ এৰাল দিওঁ সেনেকৈ এৰাল দিওঁ কিন্তু এতিয়া মই মেলি দিছোঁ কাৰণ এতিয়া এইফালে চবফালে খেতি চপাই শেষ হৈছে যে ধান চানবোৰ মানুহে ভঁৰালত যেতিয়া ভৰালেই সেইকাৰণে মই এতিয়া মেলি দিওঁ ছাগলীকেইজনীও সেনেকৈ ছাগলীক মই ৰাতিপুৱা দিওঁ দানা তেনেকৈয়ে দিওঁ মানে পেলনীয়া হেৰি চেৰি ভাত চাতবোৰ দিওঁ কাৰণ ঘাই ছাগলীকেইজনী ভাত খাবলৈ পালেহে ভাকৈ গাখীৰ দিয়ে পোৱালিকেইটাই অলপ সুস্থ হ'ব পাৰে ন সেইকাৰণে ঘাই ছাগলীকেইজনীক ভাত দিয়া যায় বোৱাৰীয়েও দিয়ে বোৱাৰী ৰাতিপুৱা সময়ত দিয়ে আৰু প্ৰায়ভাগ ময়ে কৰোঁ বাৰু সেই তেনেকৈ ঘাই ছাগলীকেইজনীক ভাত দিওঁ পোৱালিবোৰেও খায় ইমানো নাই পোৱালিবোৰে কাৰণ গাখীৰে খায় মোৰ কিন্তু মতা ছাগলী নাই ঘাই ছাগলী আছে চাৰিজনী তাপা চাৰিজনীয়ে এতিয়া দুজনী আছে দুটা দুটা পোৱালি তাপা এজনী চেঁউৰী হৈ আছে এজনী পোৱালি দিব চাগে আৰু চাৰি পাঁচদিনত মানে চাৰি পাঁচদিনত নিদিলেও দিব আৰু পোন্ধৰ বিছদিনত বা এনেকুৱাত দিব বুলি ভাবি আছোঁ আৰু এতিয়াই তাপা আৰু গৰু আছে গৰু আছে মাইকী গৰু গাই গৰু তিনিজনী আছে তিনিজনী দুজনীক এতিয়া গাখীৰ খীৰাই আছোঁ এজনী পোৱালি দিয়া অৱস্থাত আছে আৰু আৰু গাভিনী হৈ আছে তাপা হালোৱা গৰু হাল বাবলৈ গৰু এহাল আছে তেনেকুৱা মানে গৰু সেইকেইটাই গৰু কাৰণ গৰুতো দানা নুখুৱালেতো গাখীৰটো সৰহকৈ নিদিব ন ৰাতিপুৱা গাখীৰ ময়ে খীৰাওঁ দুইজনী গৰু ইজনীও আকৌ পোৱালি দিলে ময়ে খীৰাব লাগিব কাৰণ গাখীৰ খীৰাবলৈ সিহঁতি নোৱাৰে বোৱাৰীহঁতেও নোৱাৰে ময়ে খীৰাওঁ মই নেথাকিলে কেতিয়াবা খীৰায় যেনে তেনে কষ্ট কৰি নহ'লে ময়ে খীয়ৰাওঁ প্ৰায়ভাগ গৰু আকৌ গৰুবোৰক দিওঁ এইবোৰ শাক পাচলি বাকলিবোৰ দিওঁ বাকলি খায় আৰু ভুচিবোৰ ভুচি দিওঁ ভুচি খাই এজনী গৰুৱে মানে হেৰি ভুচি যেতিয়া নিদিলে মানে গাখীৰ খীৰাবলৈ নিদিয়ে তাই অলপ ধৰণটো বেলেগ সেইকাৰণে ভুচি বা খেৰ নিমখ খেৰ দি হ'লেও দিওঁ মানে ধানৰ ধান মৰা ধানখেৰ দিওঁ নিমখ ছটিয়াই দি হ'লেও তাই মানে ঠাণ্ডাকৈ পাতি দিয়ে গাখীৰ খীৰাবলৈ সেইকাৰণে গাখীৰ মই খীৰাবলগীয়া হয় যিহেতু সেইকাৰণে ধানবোৰ মাৰি খেৰবোৰ এটা দম কৰি মানে হেৰি খেৰৰ গঁৰাল বনাই থৈছোঁ কাৰণ গৰুজনীকতো গাখীৰ খীৰাবলৈ সময়ত খেৰ নহ'লে দানা দিব লাগিবই দানা বুলি ক'লে শাক পাচলি পেলনীয়া বাকলি আৰু কিছুমান এনেই পেলনীয়া কিবাকিবি দি দিওঁ আৰু কিন্তু নিমখ ছটিয়াই দিব লাগিব নিমখ ছটিয়াই দিলেহে তাই খায় সেই তেনেকুৱা গৰুকেইজনী মই বাৰু এৰাল নিদিওঁ মই ৰাতিপুৱা গাখীৰ খীৰাওঁ দানা পাতি থাকিলে সিহঁতক খুৱাওঁ তাৰ পৰা আমাৰ তেখেতে এৰাল দিয়ে পথাৰত নি আকৌ দুপৰীয়া কেতিয়াবা মই পানী খুৱাওঁগৈ ঘৰৰ পৰা পানী নি কেতিয়াবা তেখেতে খুৱাইগৈ পানী পানী খুৱাওঁ নহ'লে আকৌ কাৰণ পোৱালি লগা গৰু ন গাখীৰ খীৰাবলগীয়া হয় কাৰণ পোৱালিয়েতো গাখীৰ খায়ে থাকে পানী নুখুৱালে ইহঁতিও কষ্ট পাব আৰু হালোৱাকেইটাতো পানী খুৱাওঁ পানী মুঠতে টিঙে টিঙে নি নি খুৱাবলগীয়া হয় আৰু সিহঁতি যিমান খাই খুৱাব লাগিব টিঙে টিঙে নি কেতিয়াবা ভিতৰৰ পৰা নিওঁ আৰু এই খালকেইটাৰ পৰাও কেতিয়াবা নিওঁ বাৰু খালৰ পানী খায় সিহঁতি খালৰ পৰা পানী নি খুৱাওঁ কেতিয়াবা ভিতৰৰ পৰা নিওঁ যেতিয়া খালবোৰ শুকাই যায় তেতিয়া ভিতৰৰ পৰা নিওঁ আৰু খাল থকা সময়ত খালৰ পৰা নিওঁ তেনেদৰে হাঁহ আৰু মোৰ কুকুৰা আছে কুকুৰা কেইজনীক চাউল দিওঁ ৰাতিপুৱা আৰু কেতিয়াবা হেৰি এই ব্ৰইলাৰ দা দানাবোৰ যে পায় সেই ব্ৰইলাৰ দানা কিনি আনি থওঁ কেতিয়াবা কেজি ছিষ্টেমত কিনি আনি থওঁ সেই চাউল দিওঁ কেতিয়াবা ব্ৰইলাৰ দানা দিওঁ সেনেকৈ অকণমানি সৰু সৰু পোৱালিও আছে কুকুৰা পোৱালি ব্ৰইলাৰ দানা চাউল তেনেকৈ দিওঁ ধান দিলে সৰু পোৱালিবোৰে খাব নোৱাৰে যে ধানো দিওঁ মাকবোৰে খাই ডাকুৱা কুকুৰাও আছে মোৰ এতিয়া দুটা পোৱালি চৰাই ফুৰা কুকুৰাও আছে চাৰিজনী এতিয়া এক আধা কেজি তিনি পোৱা তেনেকুৱা জোখৰ কুকুৰা কেইটামান আছে বিক্ৰী কৰিবলৈ হৈ হৈ আছে জোখৰ বিক্ৰী কৰা নাই ঘৰত খালোঁ বাৰু দুটা আৰু কেইটামান আছে ভাবিছোঁ কিবা নাটনি হ'লে সেইকেইটাকে বিক্ৰী কৰিম বুলি কাৰণ লাগে কিয়নো নালাগে ঘৰুৱা তেনে তেনেধৰণেই মোৰ ঘৰৰ জীৱ জন্তুবোৰ হেৰি আপডাল কৰি আছোঁ আৰু লালন পালন আৰু পৰিষ্কাৰকৈ ৰাখিবলগীয়া হয় কাৰণ ছাগলীবোৰ পৰিষ্কাৰকৈ নথ'লে জানেইতো চাঁহিয়ে খোৱা বেমাৰ আছে চাঁহিয়ে খাবলৈ ছাগলী গঁৰালটো মই সদায় সাৰোঁ যেতিয়া ছাগলীকেইটা ওলাই যায় কাৰণ চাংঘৰহে বনাই থৈছোঁ চাংঘৰ এটা চুকত বাট এটা কৰি থৈ দিছোঁ সেইটো চুকৰ সৈতে ছাগলী সাৰোঁ সাৰি পেলাই সেই গুবোৰ ছাগলী গুবোৰ সেই বা এই বাটটোৰে তললৈ পৰি যায় তলত পৰাৰ পাছত আকৌ মই তলৰখন সাৰি খালত পেলাই দিওঁ কাৰণ মাছবোৰেও খাব পাৰে সিহঁতক দিয়কচোন তলত পেলাই দিওঁ গুবোৰ খালৰ কিনাৰতে আছে যিহেতু খাললৈ পেলাই দিওঁ মই এই সদায় সদায় সাৰিবলগীয়া হয় আৰু কুকুৰা ঘৰটো সাৰিবলগীয়া হ'বই ন কাৰণ কুকুৰা নেসাৰিলে গুবোৰ কাষত মানুহৰ ঘৰৰ যেতিয়া কাষতে কুকুৰা গঁৰাল থাকে তেতিয়াতো সাৰিবলগীয়া হ'বই নহ'লে ইমান গু গু গোন্ধাব ন গোন্ধততো মানুহ থাকিব নোৱাৰে সেইকাৰণে সদায় চাফ চিকুণ কৰোঁ আৰু চাফ চিকুণকৈ থ'লে সিহঁতৰ কাৰণেই ভাল দিয়কচোন বেমাৰ আজাৰ নহয় কাৰণ এই এনেকুৱা সময়ত কুকুৰাবোৰ হাঁহবোৰৰ বেমাৰাবোৰ দেখা পোৱা যায় সেইকাৰণে চাফ চিকুণকৈ দি থাকিলে সিহঁতৰ বেমাৰে নাপায় মানে বেমাৰৰ পৰা অলপ পৰিত্ৰাণ পাব পাৰি সেইবাবে সদায় সাৰোঁ আৰু গোহালি গৰু গোহালিটোতো চাফ কৰিব লাগিবই গোবৰে চোবৰে আকৌ যদি পথাৰৰ পৰা এৰাল দি অনা গৰুকেইটা যদি আকৌ মই গোবৰ থকা জেগাতে বান্ধো তেতিয়া সিহঁতি মনত কষ্ট সিহঁতৰ সিহঁতি কষ্ট পাব ন সেইকাৰণে সিহঁতকো ভালদৰে ৰাখোঁ কাৰণ গৰু বুলি ক'লে গৰু এটা ভাল গৰুক আমি কিমান গৰু আমি ধূপ ধূনা জ্বলাই প্ৰাৰ্থনা কৰা হয় ন সেইবাবে গৰু বুলি ক'লে কিমান গৰুকতো মানুহে কিছুমানে ভগৱান ৰূপে চাই ন তেনেকুৱা ধৰণে মানে গৰু গোহালি সদায় গোহালি সদায় বাঢ়নীৰে সাৰোঁ ঝাৰু দি ধুনীয়াকৈ ৰাখোঁ গোবৰবোৰ ৰাতিপুৱাতে আমাৰ তেখেতে পেলায় মই যেতিয়া গাখীৰ খীৰাই আনোঁ তেখেত গৰু এৰাল দিবলৈ নিয়ে তাপা গোবৰবোৰ ধুনীয়াকৈ পেলায় দেই সে সেনেকৈ সেনেকৈ আপডালকৈ ৰাখিছোঁ আৰু ছাগলী কুকুৰা হাঁহ হাঁহৰ এক্সট্ৰা ঘৰ কুকুৰা এক্সট্ৰা ঘৰ কাৰণ হাঁহ কুকুৰা একেলগতে থাকিবলৈ মই নিদিওঁ মানে আগত একেলগতে আছিলে এতিয়া দুভাগকৈ বনাই দিলোঁ আৰু তেনেকৈ মই গৰু কুকুৰা হাঁহ ছাগলীবোৰ ৰাখিছোঁ পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ৰাখিছোঁ মানে ইমান লেতেৰাকৈ ৰখা নাই সেইটোৱে আৰু